অঁ অসমীয়া ভাষাটো যিহেতুকে সংস্কৃত ভাষাৰ পৰাই উদ্ভৱ হোৱা এটা ভাষা গতিকে ইয়াত সংস্কৃত ভাষাৰ বহুতো শব্দ ব্যৱহাৰ হৈ আছে যেনে আমি কওঁ নমস্কাৰ ধন্যবাদ এইবিলাক এইবিলাকৰ মূল হৈছে সংস্কৃত ঠিক তেনেধৰণে অন্য বহুতো মানে শব্দ আমি আচলতে গম নোপোৱাকৈয়ে ব্যৱহাৰ কৰি আছোঁ আৰু সেইবোৰ শব্দ আমাৰ যদিও সংস্কৃত মূলৰ কিন্তু আমাৰ ব্যৱহাৰ কৰোঁতে কৰোঁতে আমাৰ সেই বোৰ সংস্কৃত শব্দ যেন নলগা হৈ গৈছে আমাৰ অসমীয়া ভাষা যেন লগা হৈছে ঠিক তেনেদৰে ইংৰাজীৰ ক্ষেত্ৰতো ইংৰাজী ভাষায়ো আমাৰ অসমীয়া ভাষাটোক বহুত পৰিমাণে প্ৰভাৱান্ৱিত কৰিছে যেনে আজিকালি আমি স্কুললৈ যাওঁ আমি বিদ্যালয়লৈ নাযাওঁ আমি কলেজলৈ যাওঁ আমি মহাবিদ্যালয়লৈ নাযাওঁ আমি ৰাতিপুৱা শুই উঠি দাঁত ব্ৰাছ কৰোঁ আমি দাঁত নামাজোঁ গতিকে এনেকুৱা ধৰণৰ শব্দবিলাকে আমাৰ অসমীয়া ভাষাটো যথেষ্ট পৰিমানে প্ৰভাৱান্ৱিত কৰিছে যেনে ধৰণে আমি আকৌ ঠিক তেনেকৈ আমি গুড মৰ্ণিং গুড নাইট আমি কেতিয়াও সুপ্ৰভাত বা সুভৰাত্ৰি শব্দটো আমি খুব কমেইহে ব্যৱহাৰ কৰোঁ গতিকে এনেধৰণে দেখা যায় যে সংস্কৃত বা ইংৰাজীয়ে আমাৰ অসমীয়া ভাষাটোক বহুত পৰিমাণে প্ৰভাৱান্ৱিত কৰিছে ঠিক তেনেদৰে অনান্য কেতিয়াবা আমি ক'ব নোৱাৰাকৈ যিহেতুকে আমাৰ চুবুৰীয়া দেশ পশ্চিম চুবুৰীয়া ৰাজ্য পশ্চিম বংগ পশ্চিম বংগৰ বহুতো বঙা বঙলা শব্দ আমাৰ ইয়াৰ মাজত সোমাই গৈছে গতিকে অসমীয়া ভাষাটো এতিয়া সংস্কৃত ইংৰাজী ইত্যাদি বহুতো বা আমাৰ জনজাতীয় বহুতো শব্দও ইয়াত এতিয়া সোমাই গৈছে এনেধৰণে প্ৰভাৱান্ৱিত হৈছে